ছাত্ৰ ছাত্ৰীৰ বাবে কেইবাটাও ঋণৰ বিকল্প উপলব্ধ আছে যি তেওঁলোকে উচ্চ শিক্ষাৰ বাবে প্ৰয়োজনীয় অৰ্থ সাহস্য লাভ কৰিব লাভ কৰিব পাৰে এই ঋণসমূহ বিভিন্ন বেংক আৰ্থিক প্ৰতিষ্ঠান চৰকাৰী স্কিমৰ জৰি়য়তে উপলব্ধ কৰিব পাৰি ষ্টেট বেংক অফ ইণ্ডিয়া শিক্ষা ঋণে ভাৰতত এক অতি জনপ্ৰিয় শিক্ষা ঋণ ই টিউশ্যন মাচুল পৰীক্ষা মাচুল হোষ্টেল মাচুল আদি বিভিন্ন সম্পৰ্কিত খৰচসমূহ আৱৰি থাকে এইচ ডি এফ চি শিক্ষা ঋণে ভাৰতত আৰু বিদেশত অধ্যয়ন কৰাৰ বাবে ঋণ প্ৰদান কৰে এই ঋণে টিউশ্যন মাচুল বাসস্থানৰ খৰচ অন্যান্য অধ্যয়নৰ খৰচ আৱৰি ধৰে আই চি আই চি আই বেংকেও ভাৰত আৰু বিদেশত শিক্ষা গ্ৰহণ কৰাৰ বাবে ঋণ প্ৰদান কৰে এক্সিছ বেংকৰ স্নাতক বা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে উপলব্ধ ঋণ যি টিউশ্যনৰ মাচুল পৰীক্ষা মাচুল আৰু অন্যান্য খৰচ আাৱৰি ধৰে চৰকাৰী কিছুমান স্কিমো আছে যেনে বিদ্যালক্ষ্মী পৰ্টেল ই এক চৰকাৰী প্ৰচেষ্টা যিয়ে শিক্ষাৰ্থীসকলৰ বাবে বিভিন্ন ৰাজহুৱা আৰু ব্যক্তিগত বেংকৰপৰা শিক্ষা ঋণৰ বাবে এক এখন পেজ প্ৰদান কৰে এই ঋণৰ আৱেদনো হৈ যায় আৰু যোগ্যতাৰ পৰীক্ষা কৰাটো সহজ কৰি তোলে আৰু আছে ডক্টৰ আম্বেদকাৰ বৰুৱা কেন্দ্ৰীয় স্কীম ই এক চৰকাৰী স্কিম হয় এই চিডুল কাষ্ট এছ চি শিক্ষাৰ্থীসকলৰ বাবে উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰে কলেজ আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ্থীসকলৰ বাবে কেন্দ্ৰীয় স্কীম আছে এই স্কীমৰ অধীনত আৰ্থিক ৰূপে দৰিদ্ৰ শিক্ষাৰ্থীসকলে বৃত্তি লাভ কৰিব পাৰে আৰু বেচৰকাৰী কিছুমান শিক্ষাঋণ শিক্ষাঋণ আছে যেনেকৈ এন বি এফ চি এক বাজাজ ফেঞ্চাৰ টাটা কেপিটেল আৰু অন্যান্য বেচৰকাৰী ঋণ দাতা প্ৰতিষ্ঠানসমূহৰ শিক্ষা ঋণ প্ৰদান কৰে মই মই জনাত মোৰ এজন শ্ৰেষ্ঠ জ্যেষ্ঠ দাদাই এই ঋণৰ সুবিধা লৈছিলে তেখেতে স্নাতকোত্তৰ কৰাৰ পিছত এম বি এ কৰাৰ কাৰণে এই ঋণটো লৈছিলে তেখেতৰ ঘৰৰ আৰ্থিক ব্যৱস্থা ইমান এটা ভাল নাছিলে সেইবাবে তেখেতে এই ঋণ ল'বলৈ বাধ্য হৈছিলে